মই মোৰ জীৱনত আটাইতকৈ বেছি মূল্য মোৰ মা দেউতা মোৰ ফেমিলিক দিব বিচাৰোঁ মানে দিওঁ লগৰ কিন্তু লগতে মই মোৰ পেশ্যন মোৰ এইমকো মই মূল্য দিওঁ মই মোৰ কামক লৈ কিনে বহুত চিৰিয়েচ হয় আৰু এতিয়া মই মানে যেনেকৈ ভাবিছোঁ মানে মোৰ এইম ইন লাইফটো হ'ল যে মই এজনী প্ৰফেচাৰ হ'ব বিচাৰোঁ ইঞ্চপিৰেশ্যনটো মোৰ ক'ব গ'লে মোৰ নিজৰ বৰমা হয় কাৰণ তেখেতে যেনেধৰণে নিজৰ ওৱৰ্ক লাইফ আৰু ঘৰৰ সকলো কাম কাজবোৰ কৰি চবকে মেনেজ কৰিছে মইয়ো বিচাৰোঁ যে মইয়ো এদিন তেওঁৰ নিচিনাই হওঁ আৰু মই ফাৰ্ষ্টততে ভাবিছোঁ যে মই যিহেতু ছায়েঞ্চ ষ্টুডেণ্ট চ' মই ডিগ্ৰীত মানে ডিগ্ৰী নকৰি এক ওৱান ইয়েৰ বেক দিব বিচাৰোঁ মানে ওৱান ইয়েৰ বেক দি কিনে মই নীট নীট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনচ কৰিব বিচাৰোঁ সেই টাইমটোত ওৱান ইয়েৰত সেই প্ৰিপ্ৰেয়েৰ কৰি কিনে নিজকে ইমান প্ৰিপেয়েৰ বিচাৰোঁ যে লাইক মই নীট ক্ৰেক কৰিব পাৰোঁ চ' নীটৰ কাৰণে প্ৰিপেয়েৰ কৰি মই নীট দিম চ' লাইক আমি চবে জানোঁ যে নীটটো বহুত হাৰ্ড একজাম হয় এজ এ লাইক ফৰ পাৰশ্যন চ' নীট একজাম যদি মই যদি ক্ৰেক কৰিব পাৰোঁ দেন আই থিংক দেৰ ইজ আনাডাৰ দেৰ উইল বি আনাডাৰ পাথ মানে আৰু এটা পাথ ওলাই যাব মোৰ এইমৰ কাৰণে লাইক লাইফৰ কাৰণে বা জবচ্ৰ কাৰণে চ' যদি মই নীট ক্ৰেক কৰোঁ আৰু যদি নীটত লাইক মোৰ স্ক'ৰ ভাল হয় দেন আই থিংক মই মেডিকেল লাইনত যাই এটা লাইক ডক্টৰীৰ হেৰি ল'ব বিচাৰোঁ লাইক আডাৰ যোনবোৰ ফাৰ্ডাৰ একজামচ্ আছে সেইবোৰ ক্লিয়াৰ কৰিব বিচাৰোঁ দেন যদি মই ইফ যদি নীট ক্ৰেক কৰিব নোৱাৰোঁ দেন আই থিংক মই মোৰ ডিগ্ৰী কমপ্লিট কৰি কিনে এটা আৰু এক্সট্ৰা ডিগ্ৰী লৈ দেন মই কিবা এটা জব কৰি কিনে মই পিএইছডিৰ কাৰণে প্ৰিপ্যেৰেশ্যনচ কৰিব বিচাৰোঁ লাইক কিবা জব মানে মই টিচাৰ কৰিব খোজোঁ টিচাৰৰ জব কৰি মই পিএইছডি কৰিব বিচাৰোঁ পিএইছডি কৰি কিনে যেতিয়া ডিগ্ৰীটো পাম দেন আই থিংক মই প্ৰফেচাৰ হৈ যাম কোনোবা কলেজত ছায়েঞ্চৰ যোনবোৰ ডিপাৰ্টমেণ্টচ থাকে অফকৰ্চ তাতে এণ্ড সেয়া